কৌষ্ঠকাঠিন্য ভাল কৰিবৰ বাবে আমাৰ গাঁৱত কিছুমান প্ৰতিকাৰৰ ব্যৱস্থা কৰা যায় কৌষ্ঠকাঠিন্যতা হৈছে শৰীৰৰ এটা অত্যন্ত সমস্যা জীয়াই থাকিবলৈ আমি যি আহাৰ খাওঁ বা যি আহাৰ গ্ৰহণ কৰোঁ তাৰ পৰা দেহৰ আৱশ্যকীয় উপাদানসমূহৰ বাদে অলাগতীয়াল পদাৰ্থ মলসমূহ শৌচ বা প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰলৈ ওলাই দিয়া শৰীৰৰ তন্ত্ৰসমূহৰ স্বাভাৱিক নিয়ম প্ৰকৃতিৰ সকলো জীৱৰ ক্ষেত্ৰত একেই নিয়ম অইন জীৱই দিনটোত অনেকবাৰ মল ত্যাগ কৰে যদিও এজন সুস্থ লোকৰ বাবে নিতৌ এক বা দুইবাৰ শৌচ কৰাতো স্বাভাৱিক বুলি ধৰা হয় তাতকৈ বেছি হ'লে ৰোগ আৰু আমি দুৰ্বল হওঁ আনহাতে নিতৌ আহাৰ গ্ৰহণ কৰি দুই চাৰিবাৰতকৈ অধিক দিনলৈ যদি পেটত জমা হোৱা আৱৰ্জনাসমূহ ওলাই নাযায় সেই অৱস্থাটোকে কৌষ্ঠকাঠিন্য বুলি কোৱা হয় সচৰাচৰ এই ৰোগ অধিক সংখ্যক লোকৰে হয় আৰু বহুতে ইয়াক ৰোগ বুলি নাভাবে কিন্তু দুই তিনিদিনলৈকে শৌচ নকৰাটো কোনো চিন্তাৰ বিষয় বুলি নাভাবে কিন্তু ই এক যথেষ্ট ডাঙৰ সমস্যা হৈ পৰে যাৰ ফলত বহু মানুহৰ দেহত বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা হৈ পৰে নানা ৰোগৰ মানে আক্ৰান্ত হৈ পৰে মানুহ যদি এনে এনে ধৰণৰ কৌষ্ঠকাঠিন্যতাৰ প্ৰতি মানুহে গুৰুত্ব নিদিয়ে তেতিয়া দেহলৈ বিভিন্ন ধৰণৰ বেমাৰৰ বাহক হৈ আহিব পাৰে কৌষ্ঠকাঠিন্যতা ৰোগ সঘনে বা স্থায়ীভাৱে হৈ থাকিলে মানুহৰ বহুতো বেমাৰ হয় সেই বেমাৰবিলাক হৈছে যেনেকে মূৰৰ বিষ পেটৰ বিষ গাৰ বিষ অৰুচি অজিৰ্ণ আভোক পিত্ত অমাসয় যকৃত হৃদৰোগ উচ্চ ৰক্তচাপ কেচুমুৰীয়া পাইলছ বুলি কয় যিটো জৰ জণ্ডিছ ছালৰ ৰোগ আদি বিভিন্ন ধৰণৰ এনেকুৱা যথেষ্ট বেমাৰ হোৱাৰ সম্ভাৱনা থাকে আৰু বিশেষকৈ মানুহৰ যদি এনেকুৱা কৌষ্ঠকাঠিন্য ৰোগত ভোগি থাকে তেতিয়া মানসিক অশান্তি হয় কৰ্মত মন নবহা হয় কথা পাহৰা অস্থিৰতা অস্থিৰ হৈ যায় মানুহে আৰু টোপনি নাহে এনেকুৱা ধৰণৰ বিভিন্ন লক্ষ্যণে দেখা দিয়ে আৰু যিহেতু এনে ধৰণৰ সমস্যা সন্মুখীন হোৱা আমি বহুতো মানুহৰ ক্ষেত্ৰত দেখিছোঁ আমি যেতিয়া খাদ্য গ্ৰহণ কৰোঁ আৰু সেই খাদ্যসমূহ যেতিয়া আমাৰ শৰীৰৰ পাকস্থলীলৈ যায় আৰু পাকস্থলীৰ অলাগতীয়াল খাদ্যবস্তুসমূহ মল হিচাপে যেতিয়া উলিয়াই দিয়ে আৰু যেতিয়া সেইসমূহ শৌচ হিচাপে বাহিৰলৈ ওলাই আহে আৰু যেতিয়াই শৰীৰত পানীৰ অভাৱ হৈ যায় তেতিয়াই তাৰ ফলত এই মানে কৌষ্ঠকাঠিন্যতা ৰোগটো মানে ভোগাত সম্ভাৱনা থাকে যদি আমি এনেধৰণৰ সমস্যাত ভোগি থাকোঁ তেতিয়া ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ উপায় বিশেষকৈ আমাৰ গাঁৱলীয়া জেগাত মানে গাঁৱলীয়া জেগাত যিসমূহ ঘৰুৱাভাৱে প্ৰদান কৰা হয় তেনেকুৱা ধৰণৰ বহুতো আছে ঘৰুৱা উপায় আৰু এই সমস্যাটো মানুহৰ হয় কিহৰ কাৰণে হয় যদি ইয়াৰ কাৰণ বহুত আছে ইয়াৰ কাৰণসমূহ হৈছে যদি আমি উপযুক্ত পৰিমাণে পানী গ্ৰহণ নকৰোঁ খোৱা খাদ্যৰ লগত যদি আমি পানী গ্ৰহণ নকৰোঁ তেতিয়া হোৱাৰ সম্ভাৱনা থাকে আৰু উপযুক্ত পৰিমানে আঁহজাতীয় খাদ্যৰ অভাৱৰ ফলত কৌষ্ঠকাঠিন্যতা ৰোগ হোৱাৰ সম্ভাৱনা থাকে আৰু আলস্য জীৱন যাপন যেতিয়া আমি কৰো তেতিয়া এনে ধৰণৰ কৌষ্ঠকাঠিন্যতা ৰোগত ভোগাৰ সাম্ভাৱনা থাকে দৈনিক শাৰীৰিক পৰিশ্ৰম নকৰাৰ ফলত এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে বিভিন্ন ধৰণৰ ঔষধসমূহ জুলাপ গ্ৰহণ কৰা বিষ বিষ নাইকিয়া ঔষধ গ্ৰহণ কৰা মানসিক ৰোগ আদি মানসিক ৰোগৰ পেছেণ্টবিলাকৰ ইয়াৰ কাৰণ হ'ব পাৰে দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত ভোগি থাকি ভোগি থাকিলে কৌষ্ঠকাঠিন্যতা ৰোগত ভোগাৰ সম্ভাৱনা থাকে লিভাৰৰ বিসংগতি থাকিলে হ'ব পাৰে কৌষ্ঠকাঠিন্যতা ৰোগ হ'ব পাৰে দেৰিকৈ শোৱা দেৰিকৈ উঠা আভোকত ভাত খোৱা অধিক তেল জলা মছলা খোৱা পৰিশ্ৰম নকৰা ঠাণ্ডা পানী বেছিকৈ গ্ৰহণ কৰা ফ্ৰীজৰ ফ্ৰীজিং পানী খোৱা নিচা দ্ৰব্য চাহ কফি খোৱা ফাষ্ট ফুড খালে আমি এনে ধৰণৰ বিভিন্ন সমস্যাত ভোগিব পাৰোঁ আৰু যেতিয়া এনেকুৱা ধৰণৰ কৌষ্ঠকাঠিন্যতা ৰোগ হয় তেতিয়া এই সমস্যাসমূহ উপশম কৰিবৰ বাবে কিছুমান ঘৰুৱা কাৰ্য্য আছে সেইসমূহ হৈছে গৰম পানী সেৱন কৰিবলৈ দিয়া হয় ঘৰুৱাভাৱে কুহুমীয়া গৰম পানী সেৱন কৰাৰ ফলত কৌষ্ঠকাঠিন্যতা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে কিয়নো গৰম পানীয়ে আমাৰ শৰীৰত যিসমূহ খাদ্য থাকে সেই খাদ্যসমূহ হজম কৰাত যথেষ্ট সহায় কৰে আৰু খাদ্য বস্তু যেতিয়া হজম হয় তেতিয়া এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু মল মূত্ৰ আমি ত্যাগ কৰিবলৈ কষ্ট নহয় আৰু বিশেষকৈ গাঁৱত ঘৰুৱাভাৱে অমিতা খাবলৈ দিয়া হয় অমিতা সিজাই বা কেঁচাই খাবলৈ দিয়া হয় যদি আমি সেই অমিতা সিজাই বা কেঁচাই খাওঁ তেতিয়া তাৰ যি ঔষধি গুণ আছে সেই ঔষধি গুণটোৱে আমাৰ পেট মানে পেটলৈ গৈ পেটত হ'ব পৰা কৌষ্ঠকাঠিন্যতা ৰোগৰ সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পাৰি গতিকে ঘৰুৱাভাৱে ইয়াক ইয়াক এই ৰোগৰ চিকিৎসাৰ বাবে এই অমিতা খাবলৈ দিয়া হয় আৰু যোগাসন কৰিবলৈ দিয়া হয় যোগাসন যদি কৰোঁ তেতিয়া শৰীৰৰ অংগ পতংগবিলাকৰ আমাৰ লৰচৰ হয় আৰু যাৰ ফলত এনেকুৱা ধৰণৰ সমস্যা নহয় আৰু বিশেষকৈ তেলযুক্ত অত্যাধিক অতিমাত্ৰা তেলযুক্ত খাদ্য গ্ৰহণ কৰিবলৈ দিয়া নহয় কিয়নো যদি অত্যন্ত তেলযুক্ত খাদ্য গ্ৰহণ কৰোঁ তাৰ ফলত কৌষ্ঠকাঠিন্য ৰোগত ভোগাৰ সম্ভাৱনীয়তা থাকে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এনে ধৰণৰ খাদ্য গ্ৰহণ কৰিবলৈ দিয়া নহয় আৰু সেউজীয়া শাক পাচলি খাদ্যত খাবলৈ দিয়া হয় সেউজীয়া শাক পাচলিয়ে এই এনে ধৰণৰ কৌষ্ঠকাঠিন্যতাৰ সমস্যা সমাধান কৰিব পাৰে কল কল খাবলৈ দিয়া হয় কলে এনে ধৰণৰ সমস্যা সমাধান কৰিব পাৰে ছালাদ প'পকন আদিয়ে আমাৰ দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যা যিটো কৌষ্ঠকাঠিন্যতা বুলি আমি ক'ব পাৰোঁ তাৰ পৰা পৰিত্ৰাণ পাবলৈ দিয়ে দিয়ে সেইকাৰণে খাদ্যত খাদ্যত আমি খোৱা খাদ্যত ছালাদ খাবলৈ দিয়া হয় প্ৰত্যেক দিনাই যদি আমি ৰাতিপুৱা দৌৰিবলৈ যাওঁ তেতিয়া বা খোজ কাঢ়িবলৈ যাওঁ তেতিয়া আমি এনে ধৰণৰ সমস্যাৰ পৰা সমাধান পাব পাৰোঁ আৰু বিশেষকৈ গাঁৱত ঘৰুৱাভাৱে এনেধৰণৰ কাৰ্যসমূহ কৰিবৰ কাৰণে পৰামৰ্শ প্ৰদান কৰে ডাঙৰে আৰু খোৱাৰ বাবে আমি ৰুটিন তৈয়াৰ কৰি ল'ব লাগে যধে মধে খাদ্য গ্ৰহণ কৰিব নেলাগে উপযুক্ত সময়ত আমি খাদ্য গ্ৰহণ কৰিব লাগে আৰু কল খাবলৈ দিয়া হয় কিয়নো কলত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে আৰু যি কৌষ্ঠকাঠিন্য আঁতৰ কৰাত সহায় কৰে সেয়ে কল খাবলৈ দিয়া হয় কৌষ্ঠকাঠিন্যতা ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভেন্দিৰ পানী গ্ৰহণ কৰিবলৈ দিয়া হয় গৰম পানীত ৰাতি ভেন্দি মিহলাই ৰাতিটো ৰাখিবলৈ দিয়া হয় আৰু ৰাতি পৰা ৰাতিপুৱা সেই ভেন্দিৰ পানীখিনি চেকনীৰে চেকি লৈ তাত এক চামুচ মৌ দি খাবলৈ দিয়া হয় আৰু এনেধৰণৰ মিশ্ৰণটো দিনে তিনি চাৰিবাৰকৈ খাবলৈ দিয়া হয় এনে পানী সঘনাই যদি আমি খাই থাকোঁ তেতিয়া পেটৰ গৰম আৰু এচিদিটিৰ সমস্যাটো দূৰ হৈ যাব আৰু যিটো আমাৰ কৌষ্ঠকাঠিন্যতাৰ সমস্যা আছিলে সেই সমস্যাটোৰ পৰা আমি উপশম পাব পাৰিম পৰিত্ৰাণ পাব পাৰিম আৰু ঘৰুৱাভাৱে ঘৰুৱা উপায়েৰে এনে ধৰণৰ খাদ্য প্ৰস্তুত কৰি আমি আমাৰ আমি যিটো সমস্যাত ভোগোঁ কৌষ্ঠকাঠিন্যতা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায় জিৰাৰ গুটি বা জিৰাৰ গুড়ি ঠাণ্ডা পানীৰ সৈতে জিৰা জিৰাখিনি মিহলাই খাব লাগে আৰু জিৰাখিনি পুৰি লৈ যদি আমি পানী লগত মিহলাই খাওঁ তেতিয়া কৌষ্ঠকাঠিন্যতা সমস্যা সমাধান ঘৰুৱা উপায়েৰে সমাধান কৰিব পাৰি আৰু এক অত্যন্ত আমাৰ বাবে উপকাৰী বস্তু হৈছে আদা আদা হৈছে অত্যন্ত ঔষধি গুণ থকা দ্ৰব্য আদা যদি দিনে দুবাৰকৈ বা তিনিবাৰকৈ এনে পৰিমাণ মৌৰ লগত মিহলাই আদাৰ ৰস আদাৰ ৰস আৰু মৌ লগত মিহলাই যদি খাবলৈ দিয়া হয় তেতিয়া এনে কৰিলেও ঘৰুৱাভাৱে কৌষ্ঠকাঠিন্য সমস্যাৰ সমাধান কৰা হয় আৰু ডিমৰু খাবলৈ দিয়া হয় ডিমৰুৱে কৌষ্ঠকাঠিন্যতা সমস্যাটো আঁতৰ কৰিব পাৰে আঁতৰ কৰাত সহায় কৰে আৰু নেমু খাবলৈ দিয়া হয় নেমু টেঙাই এনে ধৰণৰ সমস্যা নাইকিয়া কৰাত সহায় কৰে আৰু গাঁৱৰ অঞ্চলত ঘৰুৱাভাৱে নেমু সকলোৰে ঘৰতে উপলব্ধ হয় আৰু এনেদৰে খালে এনে ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু ৰঙা আটা আৰু ঢেকিত খুন্দা চাউল খাবলৈ দিয়া হয় চাউলৰ ভাত খাবলৈ দিয়া হয় যিয়ে ৰোগীৰ বাবে যথেষ্ট উপকাৰী হয় আৰু ৰাতি ভাতৰ পৰিৱৰ্তে ৰুটি আৰু গৰম গাখীৰ খালে ভাল যিয়ে এনে ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব যাৰ ফলত পৰিত্ৰাণ পাব পাৰি আৰু এনে ধৰণৰ খাদ্যবস্তু গ্ৰহণ কৰিবলৈ দি আমাৰ গাঁৱত ঘৰুৱাভাৱে কৌষ্ঠকাঠিন্যতা সমস্যা সামাধান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়